মোৰ কিছুমান প্ৰিয় মাছ আছে সেইবোৰ হ'ল মাগুৰ শিঙি পুঠি খলিহনা দৰিকনা গৰৈ আৰু গৰৈ মাছটো মোৰ এনেকৈ পূৰি কিনে পিটিকা কৰি বেছি ভাল পাওঁ খাই আৰু মানুহে সাধাৰণতে খাব বিচৰা মাছ দৰিকনা এইটো তৰা পাত দি পাতত দি খাই ভাল পায় সেইটো মই নিজেও বহুত ভাল পাওঁ আৰু মাগুৰমাছ সেইবোৰো জোল বনাই টেঙা দি তেনেকৈ খাবলৈ বহুতে ভাল লাগে আৰু আমি মাছ প্ৰায় পুঠি আৰু দৰিকনা সেইটোৱে বেছি খাওঁ সকলোৱে দৰিকনা মাছটো ধৰি তৰা পাতত পাতত দি বেছি ভাল পাওঁ খাই তেনেকুৱাকৈ সকলোৱে আমাৰ ইয়াত বেছিভাগে জাকৈৰে মাছ ধৰি আনি তৰা পাতত পাতত দি খাই ভাল পায় আৰু আমিও তেনেকুৱাকৈ খাই ভাল পাওঁ